মই ভূপেন হাজৰিকাৰ লাইভ অনুষ্ঠান চাই পাইছিলোঁ আৰু খগেন মহন্তৰ লাইভ অনুষ্ঠান চাইছিলোঁ ভূপেন হাজৰিকাৰ গান ''মানুহে মানুহৰ বাবে'' গানটোৱে মোৰ অন্তৰ চূই গৈছিল আৰু খগেন মহন্তৰ ''আগলি বাট কলা পাত লৰে কি চৰে'' সেই গানটোৱে মোৰ অন্তৰ চুই গৈছিল আৰু অভিজ্ঞতাৰ ফালেদি কব গ'লে মই বহুখিনি অভিজ্ঞতা হৈছিল গান চাই কাৰণ গান খুবেই ভাল পাওঁ আৰু বৰ্তমান মই পাপন অংগৰাগ মহন্তৰ গান শুনিবলৈ ভাল পাম কাৰণ অংগৰাগ মহন্তৰ গীতত বহুত গানবিলাকত বহুত অৰ্থ থাকে